অঁ হেল্ল' অঁ এই মৃদূল এই কি বুলি কয় ষ্টেট মিউজিয়ামত যাম বুলি ভাবিছোঁ আসাম ষ্টেট মিউজিয়ামত এই তাত গৈ মেলি মানে কি কি পাম এনেই কচোন অঁ অঁ অঁ পঙ্কজে কৈছোঁ অঁ অঁ অঁ অঁ তাকে এই এই যাম এই দেওবাৰ মানে যাম বুলি ভাবিছোঁ তাকে অঁ কি কি পায় এনেই কচোন মোক অকণমান লাগে মানে প্ৰজেক্ট এটাৰ কাৰণে হয় অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ তেতিয়াহ'লে মোৰ এইটো প্ৰজেক্টটোৰ লগত মিলিছে বাৰু তই কিবা কৰিবিচোন এই দেওবাৰে দুটাত ওলাম যদি সময় পাৱ মোক ফোন কৰিবিচোন তই দুইটাই মিলি মেলি প্ৰজেক্টটো কৰিম অঁ হয় নেকি তেতিয়াহ'লে সোমবাৰে ওলাম দে মই সময়টো উলিয়াই পিনে তোক ফোন কৰিম

অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে তেনেকৈ ওলাম দে মই তোক ফোন কৰিম পিছত অঁ অঁ অঁ অঁ দে দে হ'ব দে অঁ